অঁ অঁ হয় হয়

অঁ পাবা পাবা বহুতে কৈছে আৰু আমাৰ দোকানৰ চাহখিনি ভাল বুলি অঁ এতিয়া আপুনিবা খাই কেনেকুৱা পাই নাজানো আৰু খালেহে গম পাব আপুনি অঁ অঁ অঁ

অঁ

অঁ অঁ তাৰমানে এনেও এনেও তাৰমানে হেৰি ঠাণ্ডা দিনত চাহটো খাই এনেও ভালেই লাগে

আমাৰতো তুমি সকলোখিনিয়ে পাবা বাৰু এনেই খোৱা বস্তুখিনি মিঠাই পৰা লৈ আৰু গজা চজা সেইবোৰ চিঙৰা টিঙৰা তাৰপৰা কেক বন বিস্কুট সেইবোৰো আছে পিঠা চিঠা এনেকে এনেকৈ আছে অলপ চলপকৈ বৰা চাউলৰ পিঠা আৰু অঁ ঘৰতে মানে আমি ঘৰত বনোৱাই হয় তাৰমানে অৰ্ডাৰ লওঁ লৈ পিনি তেনেকৈ আমি বিকোঁ অঁ আমি পিঠা বৰ ধুনীয়া আমাৰ দোকানৰ পিঠাবোৰ বৰ ভাল খাবলৈ ভাল আৰু মানুহ এজনীয়ে বনাই দি যায় আৰু বৰ ভাল

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ আমি বনাওঁ ৰঙা চাহো বনাওঁ আৰু কোনোবাই যদিহে বিচাৰে ফিকা চাহ ফিকা চাহটোও দিওঁ আমাৰ ফিকা চাহটোও তাৰমানে ভাল লাগে বুলিয়ে কয় সকলোৱে সেইটো কাৰণে ফাষ্টফুডৰো তেনেকৈ অঁ ফাষ্টফুডৰ আছে অঁ চাওমিন অঁ

আমি মানে কি হেৰি তোমাৰ ফাষ্টফুডখিনি আছে বাৰু ফাষ্টফুডৰ তোমাৰ ফ্ৰাইড ৰাইচ সেইটো তুমি আহিলে সেইটো ক'লেহে বনাই দিয়ে তাৰমানে ঠাণ্ডাটোতো নাখায় নহ্ আহিলে সেইটো অৰ্ডাৰ হ'লেহে মানে বনাই লগালগ দিয়ে আৰু তেতিয়া খাবলৈ ভাল হয় তোমাৰ আৰু এতিয়া যিহেতু ঠাণ্ডা দিন সেইটো কাৰণে লগে লগে বনাই খোৱাটোৱে মানে ভাল লাগে পাৰিব পাৰিব আছে সকলোখিনি আছে চাই ল'বা কোনটো লাগে কোনবিধৰ লাগে লৈ ল'বা অঁ তিলৰ অঁ তিলৰ আছে ভজা পিঠাটোও আছে বোৱা চাউলৰ বগা পিঠাটোও আছে

ঘৰত মানে আমাৰ ঘৰৰ ওচৰৰ মানুহ এজনীয়ে বনাই দিয়ে আমি আৰু তেওঁৰ পৰাই লৈ লওঁ অৰ্ডাৰ দিওঁ এনেকৈ লৈ লও

অঁ অঁ আহিব তেতিয়াহ'লে